পশুধনৰ মৃত পশুধন নিষ্কাশনৰ বাবে আমি ঘৰৰপৰা আঁতৰত ৰাখিব লাগে আৰু এয়া এক্সুৱেলি আমাৰ স্বাস্থ্যৰ বাবে

স্বাস্থ্য সন্মত কেতিয়াও নহয়েই গতিকেলৈ আমি এই পশুধন মৃত পশুধন আমি নিষ্কাশনৰ বাবে আঁতৰত দ কৰি গাঁত খান্দি তাত সোনকালেই পশুধন গেলি যাবৰ কাৰণে আমি নিমখ দি পুতি ৰাখিব লাগে আৰু তাৰপৰা যেতিয়া মাখি আহি ঘৰত নপৰে গতিকেলৈ আমি ফেনাইল ডেটল এইবিলাক দি এই যাতে আমি এই তাৰপৰা এই বেয়া গোন্ধ নোলায় এই তেনেকুৱাকৈ আমি পুতি ৰাখিব লাগে